গোলাঘাটৰ তৃপ্তি ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ মোক কেইটামান খাদ্য অৰ্ডাৰ লাগিছিলে মোৰ কাইলৈ পাঁচ চেপ্তেম্বৰ মোৰ ল'ৰাটোৰ বাৰ্থডে আছে সেইবাবে মোৰ গোলাঘাট আধাৰ সত্ৰতে মোৰ ঘৰ আধাৰ সত্ৰৰ হাইস্কুলৰ সমীপত মোক কেইটামান খাদ্য সামগ্ৰীৰ যোগান ধৰিব লাগিছিলে মানে আপোনালোকৰ তাত কি কি অৰ্ডাৰ পায় বাৰু তেনেদৰে আপোনালোকৰ মোক লাগিব চাওমিন লাগিব আৰু পৰঠা লাগিব আৰু তেনেদৰে আইচক্ৰীম এনেকুৱাবিলাক অৰ্ডাৰ লাগিব অঁ মোৰ থাকিব আৰু আত্মীয় অলমান থাকিব বিছজনমান আৰু আৰু বন্ধু বান্ধৱী অলমান থাকিব মুঠ মোৰ পঞ্চাছজনমান মানুহ থাকিব তেওঁলোকৰ কাৰণে মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰপৰা অৰ্ডাৰ কৰিব বিচাৰিছোঁ তাৰ ভিতৰত আপোনালোকে দি দিব মুঠতে এই পৰঠা দিব আৰু চাওমিন ভেজচাও দিব আৰু চিকেন চাও দিব এগ চাওও দিব সেইখিনিয়ে লাগিব আৰু ধৰক পৰঠা দিব আৰু এনেকুৱা পিজ্জা এনেকুৱা দিব আৰু কিছুমান হেৰি দিব মিঠাই বা এনেকুৱাজাতীয় আইচক্ৰীম লাগিব আৰু সেইখিনি আপুনি আপোনালোকে মোৰ ঠিকনামতে দিলেই হ'ল আৰু বহুত বহলোৱা নহয় হ'লেও আমাৰ পঞ্চাছজনমানৰ কাৰণে অৰ্ডাৰটো মই দিব বিচাৰিছোঁ সেইখিনি দিলেই হ'ব আৰু